আমি মানে এতিয়া অন্ধবিশ্বাসৰ কথাই মানে ভগৱান যে অন্ধবিশ্বাস বুলি কয় মানুহে এতিয়া মানে আমাৰ মাজত চলিয়ে আছে হয় বাৰু এতিয়া মানুহে কয় ভগৱান আহিছে আহিছে সু গছ জোপাতে বোলে হৈ আছে ভগৱান বা আমুকতে ওলাইছে ভগৱান ভগৱান মানে অহাটো তেনেদৰে নাহে নহয় মানুহৰ মাজলৈ অন্ধবিশ্বাসেই হৈ পৰিছে আমাৰ মাজত তেনেকেই আজিও চলিয়ে আছে অন্ধবিশ্বাস মানে আৰু সেইটো নিজেই জানিব লাগিব ভগৱান জানোহি গছজোপাত হয় বা থাকেহি ভগৱানটো নিজৰ শৰীৰতেই থাকে মানুহে সেইটো অন্ধবিশ্বাস বুলি নিজেই ভাবিব লাগিব ভাবি যিটো হয় মানে সেইটো নিজেই চাব লাগিব যে আমাৰ গাঁৱৰ সমাজত মানে এনেকুৱাই চলি আছে যে এতিয়া কিছুমানে কয় ভগৱান আমুকত ওলাইছে ব'ল যাওঁ সেৱা কৰোগৈ ভগৱানে পইচা যানো বিচাৰে ভগৱানেতো পইচা নিবিচাৰে পইচা মানে আমাৰ সেৱা ভাগ কৰিলেতো আমাৰ ভগৱান সন্তুষ্ট হয় ধূপ চাকি জ্বলাই সন্তুষ্ট কৰাটোৱেই আমাৰ ভগৱানৰ প্ৰতি লক্ষ্য আমাৰ মানুহৰ মাজত এতিয়া এনেকুৱাই হৈছে যে পইচা পাতিহে মানে অন্ধবিশ্বাস সেইটোৱে ভাবিয়ে মানুহে কয় যে অন্ধবিশ্বাসেই হৈছে কাৰণ কেলে ভগৱান জানো ভগৱানে পইচা নিজে খুজি লয় আমাৰ মানুহে এইবিলাক খুজি মেলি ধৰি লওক লয় ধৰি কেনে ব'ল ভগৱান আমুকত ওলাইছে ব'ল যাওঁ আজি গৈ আমি সেৱা কৰোঁগৈ ভগৱানে পইচা বিচৰাটো সম্ভৱ জানো সেইটোৱেই আমাৰ মাজত মানুহ এতিয়া মানে বহুতৰ মাজতে হৈ আছে তেনেকুৱাবিলাক কথা বতৰা হৈ থকাৰ ক্ষেত্ৰতেই হৈছে যে তয়ে যা মই নাযাওঁ আজি তোৰ ভগৱান যদি তই চিনি পাইছোঁ তই নিজে সেৱা সৎকাৰ কৰগৈ মই নকৰো মোৰ এইটো যে আমুকত ভগৱান ওলাইছে এইটো মই বিশ্বাসেই নকৰো কাৰণ কেলে ভগৱানে কেতিয়াও নিজে খুজি নলয় ভগৱান আছে মানুহৰ শৰীৰতে আছে থকা ক্ষেত্ৰতেতো আমি পাই আছোঁ সেয়ে আমি খেনোজনে আমাৰ হয়তো বেয়াও পায় বা খেনেকুৱাকী মানুহ বেয়াও পায় ব'লচোন ব'ল বোলে ব'ল আজি আমুকত ভগৱান ওলাইছে এনেকুৱা বহুত মানুহ আহিছে আমিও যাওঁ মই মোৰ ক্ষেত্ৰতে মই ক'ম মই নাযাওঁ কাৰণ কেলে ম নিজৰ শৰীৰতে ভগৱান আছে পইচা দি মই সেৱা নকৰোঁগৈ সেয়েহে মোৰ কাৰণেতো এতিয়া ধৰি লওক তেনেদৰে ময়ো যেনেকৈ অন্ধবিশ্বাস ভাবোঁ তেনেদৰে আমাৰ মাজত হৈয়ে আছে হৈ থকাৰ ক্ষেত্ৰতেই এতিয়া এনেকুৱাবিলাক মানে বহুত মানুহেই এতিয়া তেনেদৰে অন্ধবিশ্বাসেই ভাবি আছে ভগৱানে কেতিয়াও মানুহে মানুহক পইচা বিচাৰি নলয় তেনেকুৱা ক্ষেত্রতেটো মানুহে কয় যে মানুহে কয় পইচা জানো ভগৱানে খুজি লয় নলয় নহয় আমাৰ আকৌ মানুহৰ মাজে তেতিয়া এনেকুৱা হৈছে যে পইচা পাতিহে সহায় দিলেহে ভগৱান সন্তুষ্ট হয় বুলি কয় সেইটো নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে নোৱাৰা ক্ষেত্ৰতেই মানুহে কয় যে এতিয়া আমি আৰু কিনো কওঁ মানুহে এতিয়া যোৱাতো যা তই যা পাৰিছ যা যা পইচা আছেতো সেৱা সৎকাৰ কৰগৈ আমি নোৱাৰো আমি যি হয় ঘৰতে কৰিম আৰু নিজৰ মনে জানি যিটো হয় সেইটোকে কৰিম আৰু সেই ক্ষেত্ৰতে আমাৰ ভগৱান আমাৰ সন্তুষ্ট হৈছে সেই কিছুমান মানুহে পইচা পাতি লৈ সেৱা সৎকাৰ কৰাটোৰ কাৰণেই মানে মই নিজেই ভাবোঁ যে অন্ধবিশ্বাস সমাজতো তেনেদৰে অন্ধবিশ্বাস চলিয়ে আছে সেই ক্ষেত্ৰতে আমি আৰু ভাবিম এই সমাজত যাতে অন্ধবিশ্বাসে ভগৱান কেতিয়াও পইচা বিচাৰি নাহে অন্ধবিশ্বাসীত